হয় যোগা বুলিলে শাৰীৰিক মানসিক আদি বৌদ্ধিক ক্ষমতা ৰক্ষা কৰে যোগাই আৰু যোগা কৰিলে মানুহৰ শৰীৰ সুস্থ থাকে প্ৰথম কথা আৰু আমি নিজেই যোগা শিকাওঁ আমাৰ ষ্টুডেণ্ট আছে আমি এটা কোঠাত ৰুমত আমি বহুতো ছাত্ৰ ছাত্ৰীক আমি ৰুমত যোগা শিকাওঁ আৰু আমি যোগা শিকাওঁতে কোনো ধৰণৰ ফেন বা বিচনী আমি ব্যৱহাৰ কৰিব নিদোঁ যোগা কৰিলে ঘাম ওলাই গ'লে বেছি ভাল হয় শৰীৰৰ অপ্ৰয়োজনীয় বস্তুবোৰ ঘামৰ দ্বাৰা বাহিৰ হৈ যায় সেইবাবে আমি ফেন বা বিচনী যোগা কৰোঁতে ব্যৱহাৰ কৰিব নিদোঁ আৰু যোগা সকলো মানুহে কৰিব পাৰে বেমাৰীয়ে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক বুঢ়া মানুহেই হওক সকলো মানুহে যোগা কৰিব পাৰে সকলো মানুহৰ বাবে যোগা প্ৰয়োজন আৰু আমাৰ যোগাৰ বহুতো নাম আছে যেনে ধৰক বৃক্ষাসন ত্ৰিকোণাসন আদি এইবিলাক নাম আছে আমি যোগাক শিকোৱাৰ আগত প্ৰথমতে আমি ফ্ৰী হেণ্ডছ হাত ভৰি মূৰ মানে হা মানে মূৰৰ পৰা ভৰিলৈকে আমি ফাষ্টতে শৰীৰটো আমি ফ্ৰী কৰি লওঁ ফ্ৰী হেণ্ডছ বুলি কয় আমি শৰীৰটো গোটেই শৰীৰটো আমি ফ্ৰী কৰি লওঁ আৰু শৰীৰটো ফ্ৰী কৰিলে আমাৰ যোগা কৰিবলৈ আমাৰ সুবিধা হয় শৰীৰটো ফ্ৰী হৈ গ'লে মানে আমাৰ কোনো বিষ বা এনেকুৱা টানি নধৰে শৰীৰটো আমি ভালদৰে ফ্ৰী হেণ্ডছখিনি কৰিলে তাৰপিছত ফ্ৰী হেণ্ডছখিনি কৰাৰ পাছত অকমান শৱাসম কৰিবলৈ দিওঁ শৱাসম কৰি হোৱাৰ পাছত আমি যোগালৈ আহোঁ যোগাটো হৈছে প্ৰথমতে হৈছে বৃক্ষাসন বৃক্ষাসনৰ প্ৰকাৰ হৈছে মানে বৃক্ষাসন কৰিলে আমাৰ এজোপা গছ যেনেকৈ আমাৰ এজোপা গছ আছে ঠিক তেনেকৈ আমাৰ শৰীৰটো এজোপা গছৰ দৰে হ'ব লাগিব আমি বৃক্ষাসনত ভৰিটো এখন ভৰি আমাৰ থিয় হৈ থাকিব মাটিত লাগি থাকিব আৰু এখন ভৰি আনখন ভৰিৰ ওপৰত থাকিব আৰু হাত দুটা আমি এনেকৈ ওপৰলৈ টানি ধৰিম সেইটোৰ নাম হৈ গ'লে বৃক্ষাসন বৃক্ষাসন কৰিলে আমাৰ কোনোধৰণৰ বেমাৰ নহয় যেনে আঁঠুৰ বিষ আঁঠুৰ গাঁঠিৰ বিষ ভৰি বিষ আদি বেমাৰ হৈ থাকিলে আমি বৃক্ষাসন কৰিব লাগে তাৰপিছত আহি গ'ল তাৰাসন তাৰাসন হৈছে আমি কিছুমান মানুহে আমাৰ চাপৰ হৈ থাকে বেছিকৈ সেইবাবে আমাৰ তাৰাসনটো প্ৰয়োজন তাৰাসন কৰিলে আপোনাৰ যদি কোনো চাপৰজনিত চাপৰ হয় বেছিকৈ আপোনাৰ বয়স অনুযায়ী আপুনি যদি তাৰাসন কৰে তেতিয়া আপোনাৰ আপুনি ওখ হ'ব হ'বই আপুনি ওখ হ'বই আপুনি ওখ হ'বই আৰু আপুনি তাৰাসন কৰিলে ভৰি দুটা ওপৰত আঙুলি ভৰিৰ আঙুলিৰ ওপৰত হাত দুটা ভৰিৰ আঙুলিৰ ওপৰত ভেজা দি পেলাই আপুনি হাতটো ওপৰলৈ টানি ধৰিব লাগিব আৰু টানি ধৰিলে পেলাই আপুনি ৰখি থাকিব লাগিব ভৰি আঙুলি আঙুলিকেইটাৰ ওপৰত থিয় হৈ পেলাই ভৰিৰ আঙুলিকেইটাৰ ওপৰত থিয় হৈ আপুনি থিয় হৈ থাকিলে সেইটো হৈ নাম হৈ যাব তাৰাসন তাৰাসন কৰিলে আপুনি ওখ হ'ব মই গেৰেণ্টি দিছোঁ আপুনি ওখ হ'বই আপুনি এদিন যোগা বস্তুটো আপোনাৰ এদিন নহয় আপুনি সদায় কৰিবই লাগিব আপুনি এদিন প্ৰেকটিচ কৰি যোগা কৰিব নোৱাৰে সদায় আপুনি প্ৰেকটিচ কৰি থাকিবই লাগিব আৰু ঠিক তেনেকৈ আমাৰ বহুতো নাম আছে যোগাৰ যেনে ধৰক আপোনাৰ বৃক্ষাসন ক'লোঁ তাৰাসন ক'লোঁ তেনেকৈ তীৰ্যক তাৰাসন আছে তিনিটা কোণ হ'ব লাগিব আৰু আপোনাৰ হেৰি আছে সূৰ্য নমস্কাৰ আছে সূৰ্য নমস্কাৰত আপোনাৰ বাৰটা ষ্টেপ আছে বাৰটা ষ্টেপ আমি ভালদৰে কৰিব লাগে সূৰ্য নমস্কাৰটো আজিকালি প্ৰায়ে কম্পিডিশ্যনবিলাকত সূৰ্য নমস্কাৰটো আপোনাৰ দিয়েই তাৰপিছত সূৰ্য নমস্কাৰৰ পিছত আপোনাৰ তেলটুপি আছে চলভাসন আৰু আপোনাৰ আছে চক্ৰাসন আপুনি এই কঠিন আসনবিলাক আপুনি যদি সহজ আসনখিনি কৰিব পাৰে ভালদৰে তেতিয়া আপুনি ক কঠিন আসনখিনিলৈ আহিব পাৰিব সহজ আসনখিনি যদি ভালদৰে কৰিব নোৱাৰে তেতিয়া আপুনি কঠিন আ আসনখিনিলৈ আহিব নোৱাৰে সেইবাবে আমি ফাৰ্ষ্টতে সহজ আসনখিনি কৰিব লাগে তাৰপিছত আমি কঠিন আসনখিনিলৈ আহিব লাগে তেতিয়া আমি তেনেকৈ সৰুতে সহজ আসনখিনি কৰি কঠিন আসনখিনি তাৰপিছতহে পাৰিছোঁগৈ সেইবাবে আমি কঠিন আসনখিনি পিছত পাৰিম লাহে লাহেকৈ আৰু আমাৰ আসনৰ উপৰিও আমাৰ প্ৰাণায়াম আছে যোগাত প্ৰাণায়াম বহুতো আছে প্ৰাণায়ামখিনি কৰিলে আমাৰ ভাল হয় আৰু প্ৰাণায়াম কৰিলে আমাৰ মনৰ মগজু বাঢ়ে স্মৃতিশক্তি বাঢ়ে আৰু ইয়াকে নকৈ আৰু মই কৈছোঁ আৰু আপোনালোকে যোগাটো ডেইলি প্ৰেকটিচ কৰি থাকিব লাগে সেয়াই কৈছোঁ ধন্যবাদ